মোৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হ'লে অৰ্থাৎ বেমাৰটোৰ যদি জ্বৰ চৰ্দি আৰু কাহ হয় তেতিয়া মই মুৰ্গী মাংসৰ জালুকীয়া বনাই দিওঁ আৰু এই তৰকাৰীখনত মই

কুকুৰা পোৱালি এটা আনি খুব সুন্দৰকৈ কাটি বাচি তাত আদা নহৰু আৰু জালুক দি ৰান্ধি দিওঁ তাৰপিছত যদি কাৰোবাৰ পেটৰ পেট বেয়া হয় তেতিয়া মই মছন্দৰী টেঙামৰা পাত এইবোৰ খুব সুন্দৰকৈ কলপাতত পাত নহৰু এফুট দি পাতত দি খুৱাওঁ তেনেকৈয়ো পেটৰ অসুখ ভাল হৈ যায় আৰু কাহ হ'লে তুলসী পাত আদা

আৰু পচতীয়া পাত এই চাৰিওবিধ বস্তু একেলগে মিলাই দুকাপ পানী দি সেই পানীখিনিত এই সকলোখিনি বস্তু দি উতলাই উতলাই একাপ পানী কৰি তেনেকৈয়ো খুৱাওঁ আৰু লগতে জ্বৰ হ'লে মই শেৱালি ফুলৰ পাত পানীত নিমখ অলপ দি দুকাপ পানী দি উতলাই একাপ উতলাই উতলাই কম কৰি একাপ কৰি তেনেকৈয়ো খুৱাওঁ আৰু কাৰোবাৰ যদি প্ৰস্ৰাৱ গ্ৰহণী হয় তেতিয়া মই দুপৰ টেঙা পাত খুন্দি তাৰ ৰসটো তেনেকৈ কুহুমীয়া পানীত বইল কৰি সেই পানীখিনি খাবলৈ দিওঁ

কেতিয়াবা কাৰোবাৰ প্ৰেচাৰটো ল' হৈ যায় আৰু তেতিয়া মই পাৰ মাংস আনি তেনেকৈ ৰান্ধি দিওঁ আদা নহৰু জালুক জলকীয়া আদি দি লগতে ছুগাৰ কাৰোবাৰ যদি ছুগাৰ বাঢ়িছে তেতিয়া মই ভাতটো কমকৈ দি শাক পাচলিবোৰ অলপ বেছিকৈ দিওঁ আৰু ৰাতি মই প্ৰায়ে ৰুটি দিওঁ ৰুটিটো বনাবৰ বাবে মই আটা ব্যৱহাৰ কৰোঁ